বলীউডৰ একট্ৰেছৰ স্পেছিফিকেলি দীপিকা পাডুকন আৰু মাধুৰী দীক্ষিত হেমা মালিনী আগৰ একট্ৰেছখিনি হওক নাইবা এতিয়াৰ এক্টে একট্ৰেছখিনি হওক মানে সিহঁতৰ কাপোৰ কানিখিনি মানে সিহঁতৰ ডিজাইনত যেনেকৈ শাড়ীয়ে স্পেছিফিকেলি হওক নাইবা চেলোৱাৰ হওক ড্ৰেছ হওক সেইবোৰ মানে বৰ ভাল লাগে স্পেছিফিকেলি কিছুমান একট্ৰেছবোৰৰ হেয়াৰ ষ্টাইল হওক মানে বস্তুবোৰ কপি কৰা যায়েই আমাৰ সেনেকুৱা হয়েই কাৰণ সিহঁতক দেখি কেনি বহুতখিনি বস্তু ট্ৰেণ্ডতে চলে যি সিহঁতে পিন্ধে তাকে সেইটো টাইমত সেইটোৱে চলি যায় চকুৰ আইলাইনাৰ ডিজাইন হওক কাজল হওক কেনেকৈ কেনেকৈ লগায় সেইবোৰ বস্তুটো আমি সেইটোকে আমি এডেপ্ট কৰি পেলাই আমি ছেইম ব্যৱহাৰ কৰা হয় দীপি দীপিকা পাডুকানৰ মই ঔম শান্তি ঔমৰ তাইৰ প্ৰথম মুভিখনৰ তাইৰ পিংক কালাৰ এযোৰ কাপোৰ টাইপ লেহেংগা টাইপ পিন্ধিছিলে একদম এণ্ট্ৰীটোতে এনেকৈ অহা যে সেই হেয়াৰ ষ্টাইলটো হওক মানে সেনেক্ দীপিকা পাডুকনৰ তা ঔম শান্তি ঔমৰ পৰা হওক লেটেষ্ট মুভিলৈকে চব কাপোৰবোৰ মোৰ বহুত বেছি ভাল লাগে আৰু মই তাইৰ য়ে জৱানী হে দিৱানী মুভিখনৰ শা ব্লু কালাৰ শাড়ীখনৰ দৰে মই এখন শাড়ী কিনিছিলোঁ বনোৱা নাছিলোঁ বাট কিনিছিলোঁ সেই শাড়ীখন নীলাই আছিলে ছেইম ব্লু কিন্তু পাৰীটো তাই শাড়ীখনতকৈ অলপ ডিফৰেণ্ট কিন্তু মানে মোৰ সেইখনৰ দৰেই মানে অলপমান ল'ব মন আছিলে সেনেকুৱা ছেইম টু ছেইম তো মই সেনেকুৱা টাইপেই লৈছিলোঁ আৰু এখন এটা মানে লেহেংগা টাইপ চিলাইছিলোঁ মই নিজাকৈ সেইটো এই লে মাধুৰী দীক্ষিতে ঘাগৰা গানটোত যে নাচিছিলে সেনেকুৱা টাইপৰ যেন ঘাগৰা এযোৰ চিলাইছিলোঁ তো সেইযোৰ ব্লু কালাৰ আছিলে সেইযোৰো কিন্তু মানে সেই মাধুৰী দীক্ষিতে যেনেকুৱা ঘাগৰা ডিফৰেণ্ট ডিফৰেণ্ট ঘাগৰা চেইঞ্জ হৈ থাকে গানটোত তো মোৰো মানে ইমানটো চেইঞ্জ কৰিব নোৱাৰোঁ সেই এযোৰ এটাই চিলাইছিলোঁ ঘাগৰাটো স্পেছিফিকেলি বহুত ডাঙৰ একদম বহুত মানে ঘেৰ থকা এই ঘাগৰাটো আৰু শাড়ীখন মানে এই মুভিখনৰ পৰা মানে মোৰ কাপোৰখিনি সিহঁতৰ মুভিখনৰ মানে মাধুৰী দীক্ষিতৰে হওক নাইবা দীপিকাৰে হওক বহুত বেছি ভাল লাগিছিলে তো মানে মই তাৰ পৰা মানে আইডিয়াটো লৈ কেনে মই চিলাইছিলোঁ আৰু কিনিছিলোঁ শাড়ী এখন